মোৰ মোৰ ঘৰত মই চাৰিজনী গাইগৰু পুহিছোঁ তাৰ মানে পোৱালি দিয়ে গড়াল বনাই বেলেগে লওঁ লৈ পেলাই আমি মানে বেলেগে পোৱালি বান্ধোঁ গৰুও বেলেগে মানুহ ঠিক তেনেধৰণৰ গোহালিটো সদায় আমি পৰিপাতিকৈ ৰাখোঁ চাফচিকুণ কৰি গোবৰ দূৰত পেলাওঁ গোবৰবোৰ আমি ওচৰত নেপেলাওঁ আমাৰ পথাৰত দিওঁগৈ তেনেকৈ আমি চাফচিকুণ কৰি থাকোঁ তাৰ বিনিময়ে আকৌ হাঁহ আকৌ ছাগলী পুহিছোঁ ছাগলীও আমি এনেকৈ চাংঘৰত থৈছোঁ চাংঘৰত থৈ পেলাই আমি সদায় মানে সেই ছাগলী গোবোৰ সদায় চাফা কৰোঁ চাফচিকুণ কৰি ছাগলী এৰাল দিওঁগৈ ঠিক তেনেধৰণৰ মানে তাৰ গোখিনি নি আমি বাৰীতে দিওঁগৈ বাৰীত আমাৰ নিজৰ বাৰীত তামোলনি বাৰী আছে শাকনি বাৰী আছে সেইবিলাকত দিওঁগৈ আৰু নহ'লে মানে গোটাই মেলি পথাৰত দিওঁগৈ ঠিক হাঁহো তেনেকৈয়ে আমি এতিয়া বেলেগ বেলেগকৈ গড়াল বনাই লৈছোঁ সেই গড়ালটো সদায়ে সেনেকৈ চফা কৰোঁ চফা কৰি মেলি কিনে সদায় মানে দিনত বাহিৰত বান্ধোঁ ৰাতি হ'লেহে ভিতৰত বান্ধোঁগৈ তেনেকৈ থৈ মেলি আমি ঠিক সদায় সেনেকৈয়ে পৰিপাতিকেই ৰাখি থৈছোঁ ঠিক তেনেধৰণৰ ব্ৰইলাৰো আমি পুহিছোঁ এতিয়া ওপৰত চাংঘৰ পাতি লৈছোঁ তলত গুবিলাক পৰে আমি ওপৰ ওপৰত মানে দানা দিওঁ বেলেগ বাতিত মানে পানী দিওঁ খাবলৈ ঠিক তেনেধৰণৰ আমি মানে সেনেকৈ ব্ৰইলাৰটো সেনেকৈ আমি হেৰি কৰি পালোঁ হেৰি কৰি আছোঁ পুহি আছোঁ এই হাঁহৰ কুকুৰা মানে গৰু ছাগলী চব ঠিক তেনেধৰণে আমি চাফচিকুণ কৰি মেলি কেনে ৰাখিছোঁ ৰখা সেনেকৈ কৰি মেলি থৈ আমি এতিয়া উপাৰ্জন কৰি আছোঁ সেইখিনিয়ে বেচি কুচি আমি দুটকা ল'ৰা ছোৱালীকো পঢ়াবলৈ দিওঁ দুটকা নিজেও থওঁ ঘৰখনটো চলাওঁ ঠিক তেনেধৰণে কৰি আছোঁ আমি তাৰ মানে বহুত মানে লাগে দানাটো এতিয়া ব্ৰইলাৰ পুহিলে দানাটো বহুত লাগে এদিনত মানে দহ পোন্ধৰ বিছটা ব্ৰইলাৰ পুহিলে দুই কে জিকৈ হ'লেও মানে ব্ৰইলাৰ দনাটো লাগে আকৌ হাঁহকো মই এতিয়া বিছটা হাঁহ পুহিছোঁ যদি সেই হাঁহ বিছটাটো মোৰ মানে ব্ৰইলাৰত প্ৰায় মানে চাৰি কে জিমান লাগে দহ এসপ্তাহ তেনেকৈ আমি মানে সেইখিনি পুহি মেলি আছোঁ আৰু কুকুৰাও সেনেকৈয়ে চফা কৰি থাকোঁ গড়ালত মই বান্ধোঁ বেলেগ বেলেগে হাঁহ কুকুৰা আমাৰ সকলো বেলেগেই ৰাখোঁ ছাগলী বেলেগে ৰাখোঁ কুকুৰা বেলেগে ৰাখোঁ হাঁহো বেলেগে ৰাখোঁ ৰাখি মেলি আমি তেনেকৈ চাফচিকুণ কৰি কেনে থওঁ সদায় পুহিছোঁ বৰ্তমান পুহি আছোঁ এতিয়া সেই সেইখিনিয়ে কৰি কেনে মানে আমি উপাৰ্জন কৰি আছোঁ সেইখিনিয়ে আমাৰ ঘৰখন চলিছোঁ চলি মেলি আছোঁ খায় ঠিক তেনেধৰণৰ কৰি মেলি আমি মানে বহুত মানে উপাৰ্জনতো উপাৰ্জন হৈছে আমাৰ সেনেকৈ কৰি মেলি চলি আমি মানে তেনেকৈয়ে মানে ল'ৰাকো দিছোঁ পঢ়িবলৈ ছোৱালীকো দিওঁ আৰু ঘৰখনতো আমি সেনেকৈ মানে ঘৰ সকলো বস্তু আনি চলিব চলি থাকোঁ খাই মেলি এতিয়া গোহালিতো আমি সেনেকৈ গৰু মানে বান্ধোঁ গধূলি ৰাতিপুৱা আকৌ গাখীৰ চাখিৰ খীৰাই মেলি পথাৰলৈ পঠিয়াওঁ পথাৰলৈ পঠিয়াই আকৌ গোহালি ধুনীয়াকৈ পানী চানী মাৰি মেলি চফা কৰি গোবৰ চোবৰ দূৰত পেলাওঁগৈ পেলাই দিলে তেনেকৈ ঠিক চফা কৰি থওঁ হাঁহ কুকৰাও ঠিক তেনেধৰণে আমি কৰি থওঁ কুকুৰা হাঁহ সকলোৱে পালন মানে ঠিক সেনেকৈয়ে কৰোঁ ব্ৰইলাৰটো অকণমান মোৰ এতিয়া বৰ্তমান আছে মই হাঁহ আছে পোন্ধৰ বিছটা কুকুৰাও আছে তেনেকৈ ব্ৰইলাৰটো পঞ্চাছটা আছে তেনেকৈয়ে মানে এতিয়া হেৰি উপাৰ্জন কৰি আছোঁ আমি ঠিক তেনেধৰণৰে আমি মানে এতিয়া সেইবিলাকে পুহি মেলি আমাৰ মানে ঘৰখন চলোৱা হৈছে তাৰ বিনিময়ত নিজেও মানে হাতত খাই খৰচ লাগে নিজৰ পুঁজিটো থ'ব লাগে দুটকা তেনেকৈয়ে থৈ মেলি থৈছোঁ আৰু মই মানে সদায় সেইখিনিকে যত্ন কৰি থাকোঁ অন্য কাম নাই আৰু সেইটোৱে হেৰি কৰি থাকোঁ হাঁহ কুকুৰা ছাগলী গৰু সেইবিলাকৰ লগত লাগি থাকোঁ